অঁ হয় কওক অঁ হয় এইখনেই কওক অঁ কওকচোন আপোনাক কি কিতাপ লাগে অঁ অঁ আছে আছে কেইখন লাগে এখনেই অঁ ঠিক আছে দি দিম দিয়ক আপুনি কেতিয়া আহিব অ' ঠিক আছে বাইদেউ আহি যাব অঁ অঁ আপুনি নামকেইটা কৈ দিয়ক

অঁ অঁ অঁ মানে অগ্নিৰ ডেউকাখন মোৰ ওচৰত বৰ্তমান নাই কিন্তু কাইলে ৰাতিপুৱা মোৰ ওচৰত আহি যাব আপুনি মানে দুপৰীয়া যদি মোৰ তাত আহে পাই যাব

অঁ ঠিক আছে দিয়ক বাইদেউ আপুনি কালি দুপৰীয়া আহি যাব মই আপোনাক দি দিম দিয়ক

ডিচকাউণ্ট পাই যাব আপুনি ডিচকাউণ্ট যদি বহুতকেইখন কিতাপ লৈ আছে অলপ ডিচকাউণ্ট পাই যাব আপোনাক টেন পাৰ্চেণ্ট ডিচকাউণ্ট দি দিম মই অঁ মোক এতিয়া কিতাপকেইখন খুলি চাব লাগিব বিল কিমান হ'ল মই তাৰপিছত আপোনাক কৈ আছোঁ আপুনি অলপ ৰ'ব নেকি মই চাই আছোঁ ঠিক আছে ঠিক আছে তেনেহ'লে কাইলৈ আপুনি জি পে' কৰিব নে কেচ দিব অঁ জি পে' কৰিব ঠিক আছে দিয়ক আহি যাব বাইদেউ অঁ